গীত গাবলৈ যোৱাৰ লগে লগে গীতটো এনেই প্ৰেক্টিচ কৰিব লাগিব আৰু ডিঙিটো ভালে থাকিবৰ কাৰণে সদায় ৰেৱাজ কৰাটো ভাল হাৰমণিয়ামটো লৈ পেলাই সদায় বহুত সময় নোৱাৰিলেও ডেইলি আধা ঘণ্টা ৰেৱাজ কৰিবই লাগিব তাৰমানে মাতটো ভালে থাকিবৰ কাৰণে বা প্ৰেক্টিচটো থাকিবৰ কাৰণে আধা ঘণ্টা ৰেৱাজ কৰিব লাগিব আৰু গান গাব যোৱাৰ লগে লগে গানৰ অৰ্থবিলাক জানি পেলাই আৰু শব্দৰ উচ্চাৰণটো ভাল হ'লেহে তাৰমানে গানটো গোৱাটো ভাল বুলি মই ভাবোঁ আৰু আৰু গানটো গোৱাৰ লগে লগে অৰ্থখিনি জানি পেলাই গালে গানটোৰ গভীৰতাটো বেছিকৈ ফুটি উঠে আৰু গানটো হেৰি যিটো হেৰি বুলি কয় শব্দ উচ্চাৰণ শব্দ উচ্চাৰণটো পূৰা স্পষ্ট হ'ব লাগে কিছুমানে গান গালে উচ্চাৰণটো স্পষ্ট নোহোৱাৰ ফলত তাৰমানে গানটো বে বেলেগ হৈ যায় অৰ্থটো বেলেগ হৈ যায় গতিকে গানটোৰ অৰ্থটো ভালকৈ ফুটি উঠিবৰ কাৰণে উচ্চাৰণটো ভাল হ'লে বহুত বেছি সোনকালে ভাল হ'ব বুলি মই ভাবোঁ আৰু